হেল্ল' দোকানী বাইদেউ আলু কেজি কেইটকা আ ইমান দাম কৈছেনে সেই তেনেকৈ বুলি জনাহেতেন মেৰাপানীপৰাই লৈ আহিলোঁহেতেন নহয় এতিয়া মোক এতিয়া আলুগুটি লাগিছিলে হ'লে পিঁয়াজ লাগিছিলে হ'লে পিঁয়াজৰ কেইটকা অঁ এই নাম এষাৰ পাতিলোঁহেতেন অকণমান সস্তাত দিব নোৱাৰিব কেলৈ বিকিব নোৱাৰে তেনেকৈ বুলি জনাহেতেন তাৰপৰাই লৈ আহিলোঁহেতেন নহয় দাম বুলি জনাহেতেন আপোনাৰ দোকানত অঁ দাইলৰ দাইলৰ কেজি কেইটকা অঁ অঁ আৰু হেৰি বুট মটৰ

মেৰাপানীত আকৌ আশী টকাহে আপোনাৰ তাত আকৌ এশ টকা অঁ দাম দাম উঠি উঠাই নিলে লগালগ সেইদিনাখন এই ইমান সস্তা আজি ইমান দাম পঞ্চাছ টকা নি মেৰাপানীত আকৌ চল্লিছ টকাহে আৰু অঁ আৰু সেই সস্তা কৰি দিব আৰু দুটামান বস্তু লম আপোনাৰ দোকানতে মিলাই দিব আৰু তেলৰ তেলৰ লিটাৰ কেইটকা বা আধা লিটাৰ এক লিটাৰ

অঁ তেলৰ সস্তা আকৌ আলুগুটিটোহে দাম আকৌ অঁ আলুগুটিটোহে মেইন এতিয়া আলুগুটিটো নহ'লেই নহয় এতিয়া লাগিছিলে হ'লে বিছ কেজিমান অঁ সেইটোও হয় বাৰু হ'লও অধিক হৈছে আৰু দামটো আপুনি আকৌ আনোতে তলিৰপৰাই দামত আনিছে নহয় হ'ব আৰু তেতিয়াহ'লে এই অনাটো আনিমগৈ বাৰু হ'ব